মই ব্যক্তিগতভাৱে বেংকিঙৰ ইণ্টাৰনেট সেৱাটোৱে বেছি পচন কৰোঁ কাৰণ কি হয় মোৰ ঘৰৰ পৰা বেংক মোৰ ঘৰ যিহেতু টাউনৰ মাজমজিয়াত নহয় টাউনৰ পৰা অলপ আঁতৰলৈ আৰু মোৰ ঘৰৰ পৰা বেংকৰ শাখাসমূহলৈ যাবলৈ হ'লে প্ৰায় বাৰ তেৰ কিলোমিটাৰ মান হয় গতিকে মই মই যদি মুখামুখিকৈ বেংকিং সেৱাটো ল'ব বিচাৰোঁ তেতিয়া মোৰ সময়ৰ যথেষ্ট অপচয় হয় তাতে আমাৰ ধেমাজিত এই বেংকৰ শাখাবিলাক খুব কম কাষ্টমাৰ বহুত হয় বহুত সময় আমি লাইন পাতি থাকিব লগা হয় কেতিয়াবা ইয়াতে ছাৰ্ভাৰ ডাউন থাকে তেনেকুৱা ধৰণৰ বহুতখিনি অসুবিধা হয় গতিকে যদি মই ইণ্টাৰনেট বেংকিং লওঁ এতিয়াও মই ইণকা ইণ্টাৰনেট বেংকিঙেই ব্যৱহাৰ কৰি আছোঁ ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰিলে কি হয় ঘৰৰ পৰা বেংকলৈ গৈ বাৰে বাৰে পইচাটো উইড্ৰ নকৰিলেও হৈ যায় মোৰ মোবাইলৰ পৰাই চব কৰিব পৰা যায় সেই গতিকে মই ব্যক্তিগতভাৱে মই মুখামুখিকৈ ব্যৱহাৰ কৰাতকৈ ইণ্টাৰনেট বেংকিংটো মই বেছি সু সুবিধাজনক বুলি ভাবোঁ